অঁ ওচৰতে আহি পালি কি নাম কয় আজি বা আমাৰ ইয়াতে থকা চিনেমা হলত চিনেমা চাব লাগিব অঁ এই কি নাম কয় মই চিনেমা হলৰ ফোন কৰোঁ চিনেমা চাবই লাগিব এই ভাল চিনেমা লাগিছে বোলে ৰহ মই চিনেমা হলৰ মানুহক ফোন কৰোঁ ৰহ টিকেটটোৰ কাৰণে অঁ হেল্ল' অঁ দাদা এই এটা বজাৰ শ্ব' আছেনে অ আচ্ছা এই মোৰ বন্ধু আহিছিলে কেইজনমান বাহিৰৰ পৰা ইহঁতক মানে চিনেমা চাওঁ দেখুৱাব লাগিব আৰু আপোনালোকৰ চিনেমা হলটোৰ কথা মই বৰ ভালকৈ কৈছোঁ সেইকাৰণে চিনেমা দেখাবই লাগিব আপুনি জেংকি নহওক কিয় পাঁচখন টিকেট দুটা বজাৰ শ্ব'ত ৰাখি থব ঠিক আছে হ'ব দিয়ক আমি গৈ আছোঁ ভাল